ক'ভিডত সময়ত বহুত সমস্যা সন্মুখীন হ'বলগীয়া হ'ল যাতায়তো বন্ধ হ'ল আৰু আজি যদি বেমাৰ এটা হয় মেডিচিন এটা আনিবলৈও অসুবিধা হ'ল হয়ে আৰু ঘৰতে সোমাই থাকিবলগীয়া হয় মাক্স নিপিন্ধিলেতো ক'লৈকো যাব নোৱাৰে আৰু বহুত বহু বহুত ভাল মানুহবিলাকো মৰি গ'ল ক'ভিডৰ সময়ত বহুত এটা বহুত দুখ লগা দুখ লগা কথা ক'ভিডত ল'ৰা ছোৱালীবিলাকোতো স্কুল যাব নোৱাৰা হ'ল বন্ধ হৈ থাকিবলগীয়া হ'ল কিছুমান ল'ৰা ছোৱালী বহুত কিছুমান ভালো হ'ল কিছুমান বেয়া হ'ল বেয়া হ'ল সেই গতিকেলৈ আজি যদি দোকান এখনলৈ যাবলগীয়া হয় মাক্স নিপিন্ধাকৈ যাবই নোৱাৰোঁ মাক্স পিন্ধি যাবই লাগিব যাবই লাগিব মাক্স নিপিন্ধিলে কোনো কাৰো লগতো কথা নাপাতিছিল নপাতিছিল আৰু বহুত অসুবিধা হৈছে আৰু মহামাৰীয়ে বহুত নষ্ট কৰি থৈ গ'ল মহামাৰীয়ে আমি ল'ৰা ছোৱালীবিলাকে ভালকৈ পঢ়া শুনা কৰিব নোৱাৰিলে ঘৰৰ ভিতৰতে সোমাই থাকিবলগীয়া হ'ল কিছুমানে ভাল কাম শিকিলে ক'ভিডৰ সময়ত কিছুমানে কিছুমানটো ঘৰত কিতাপ নপঢ়িলে কিছুমানে বহুত ভাল কাম কৰিলে ভাল কাম কৰি আৰু ইমান ভাল ভাল মানুহবিলাক মৰি গল বহুত দুখ লগা কথা সেইবিলাক কি ক'ম আৰু মাক্স নিপিন্ধাকৈ আৰু চিনাকী মানুহে এটাইও কথা পাতিব মন নকৰে দেখিলে মুখখন সিটো চাইডেহে ঘূৰাই দিয়ে তেনেকুৱা কৰি থাকে তেনেকুৱা কৰে মোৰ নিজেও বহুত সমস্যা হ'ল বেপাৰ বাণিজ্য ভালকৈ চলাব নোৱাৰিলোঁ বহুত অসুবিধা হ'ল খোৱা লোৱা লোৱা আজি কাপোৰ কানি ধৰি লওক চাবোন চাৰ্ফ চাবোন কিনিব বহুত অসুবিধা হৈ গ'ল বেপাৰ বাণিজ্য নচলিলেতো টকা পইচা নাথাকিলে হাতত একোতো কিনিব নোৱাৰে আৰু কিছুমানতো মাক্সো পিন্ধিব নোৱাৰে বহুত অসুবিধা হয় তেনেকৈ মানে কামবিলাক বহুত কষ্টৰে থাকিবলগীয়া হ'ল আৰু ঘৰৰ ভিতৰতে সোমাবলগীয়া হ'ল ইঘৰ সিঘৰলৈ যাব নোৱাৰিলে তেনেকুৱা হৈছে